কিছুমান জেগাই জেগাই হাঁহ কুকুৰা পশুপালন পোহাটো বাধা আছে কিন্তু সেই বাধা থাকিব নালাগে বাধা থাকিলে পৰিয়ালবৰ্গৰ চলিবলৈ অকণমান অসুবিধা হয় সেইবাবে সেই বাধাটো কেতিয়াও হ'ব নালাগে সেই বাধাটো থাকিলে মানে কি হয় আমাৰ পৰিয়ালসকলৰ চলিবলৈ অসুবিধা হয় আৰু পঢ়াৰ ক্ষেত্ৰতো আমি ধৰি লওক হাঁহ কুকুৰা বা ছাগলী গৰু পুহি পিনি আমি ল'ৰা ছোৱালী পঢ়াওঁ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিওঁ আমাৰ যদি সেই পশুপালনবোৰ বন্ধই থাকে পোহা বাধাই থাকে তেতিয়ানো আমি কেনেকৈ ধৰণে ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিম সেইটো কাৰণে পশুপালনবোৰ পোহা হাঁহ কুকুৰা পোহা মেলাপা ধৰি পিনি বাধা হ'ব নালাগে আৰু কিছুমান সমাজ ক্ষেত্ৰত আছে সমাজ ক্ষেত্ৰত থাকিলেও সেই সমাজ ক্ষেত্ৰ সকলোকে ভাবোঁ যে নামি সেই হাঁহ কুকুৰা গাহৰি পোহাটো কেতিয়াও বাধা হ'ব নালাগে সেইবোৰ আমি এতিয়া বৰ্তমান ভাবোঁ যে সেইবোৰ পুৰণা ধৰ্ম পুৰণা ধৰ্ম কাৰণে এনেকৈ চলি গৈছে এতিয়া কিন্তু উন্নত এতিয়াৰ কিন্তু সেইবোৰ অঁতৰাবলৈ হ'ল সেইবোৰ ভাবিব নালাগে যাতে আগৰ ধৰণেই যে থাকিব লাগে তেনেকৈ ধৰণে আমাৰ কি হয় আমাৰ সকলোৱে লোকচান তেনেকৈ ধৰণে পুহিব নোৱাৰিলে কৰিলে এনেকৈ ধৰিলে পুহিব পাৰিব লাগে তেনেকৈ ধৰণে পুহি মেলি পিনি আমি পৰিয়াল চলিবলৈ চেষ্টা কৰিব লাগে কিছুমান সমাজ ক্ষেত্ৰত সেইবোৰ পোহাৰ কাৰণে ৰাইজে ধৰি লওক এৰিয়েই দিয়ে সেইঘৰ মানুহক তেনেকুৱা ধৰণৰ কেতিয়াও হ'ব নালাগে সমাজ ক্ষেত্ৰও বাধা দিব নালাগে সেই তেওঁলোকক তেওঁলোকে যি ইচ্ছা তাকে কৰিবলৈ দিব লাগে আৰু ধৰি লওক তেওঁলোকক যদি তেনেকৈ ধৰণেই বাধা থাকে দি থাকে তেওঁলোকে চলিবনো কেনেকৈ ল'ৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিবনো কেনেকৈ সকলোৱেতো তেতিয়া অসুবিধা হ'ব সেয়ে সেইবাবে কি কয় সেইকণ সমাজক্ষেত্ৰ সকলেও বাধা দিব নালাগে মই ইয়াকে কৈ সামৰিছোঁ